ঐ জান মই ক্ৰীম এটা লগাইছোঁ নহয় বহুত ভাল জান সেইটো অঁ হেৰি ছানস্ক্ৰীন আকৌ এতিয়া ৰ'দ গৰম দিনত মানে ৰ'দত ওলাই গ'লে সেইটো ছানস্ক্ৰীমটো যদি মই ল মানে লগাই যাওঁ ন তেতিয়া মানে সেই মানে ভাল হৈ থাকে আৰু ডাৰ্ক চাৰ্কোল এইবোৰ নহয় পতককৈ অঁ হেৰি অঁ ঠাণ্ডা দিনত মই এইটো পোণ্ডছ ক্ৰীমটো লগাইছিলোঁ তেতিয়া সেইটো অঁ এনেকুৱাবোৰ বগা বগা দাগ বহি যায় ন পোণ্ডছ ক্ৰীমটো লগাওঁতে সেইটো সেইবোৰ মানে ইমান প্ৰব্লেম নিদিয়ে আৰু অঁ অঁ এই ছানস্ক্ৰীমটো এতিয়া মই কিনা বেছি দিন হোৱা নাই লগাইছোঁ দুদিনমান হৈছে হ'লেও মানে মই পজিটিভ হেৰিটো পাইছোঁ মানে তাৰ পৰা ক্ৰীমটোৰ পৰা অঁ অঁ অঁ এই মোৰ লগৰ এজনীয়ে ক'লে আকৌ তাৰপিছতে এনেকৈ লগাই চাবি এইটো ভাল হয় বহুত বুলি সেনেকৈ কৈছে অঁ অঁ ভাল সেইটোও ভাল অঁ ঠাণ্ডা দিনত অঁ সেইটোৱে লগাইছিলো পোণ্ডছ ক্ৰীমটো সেইটোো ভাল অঁ তাৰপিছতে এতিয়া এইটো ছানস্ক্ৰীমটো ছানস্ক্ৰীমটো মানে লগাই গ'লে এইটো হেৰি নহয় আৰু অঁ অঁ অঁ তাৰপিছতে আৰু এইটো হিমালয়া ফেচৱাশ্ব সেইটো যে অঁ সেইটো সেইটো সেইটো মই ইউজ কৰিছোঁ জান সেইটো মানে বহুত ভাল আৰু সেইটো হেৰি অঁ হেৰি গুটি চুটিবোৰ মুখত উঠে যে অঁ সেইটো ইউজ কৰা পিছত মোৰ মানে সেইবোৰ চব দাগ চাগবোৰ সেইবোৰ সেইটো লগোৱা পিছতে মানে আঁতৰি গ'ল আৰু এতিয়া সেনেকুৱা একো প্ৰব্লেম দিয়া নাই অঁ ৰ'দৰ কাৰণে ছানস্ক্ৰীমটো মানে বেষ্ট আৰু সেইটো অঁ দাগ চাগ চকু আমাৰ তলত এইবোৰ দাগ চাগ বহে ন তো সেইটো মানে অঁ সেইটো লগাই যোৱা পিছত মানে সেইবোৰ একো প্ৰব্লেম নিদিয়ে আৰু অঁ তয়ো কিনি চাব পাৰ ইউজ কৰি চাব পাৰ মোৰ মই অঁ সেই লগৰজনীয়ে কোৱাৰ পিছতে মই মানে কিনিলোঁ আৰু তে একমাহ মান হৈছে মে'বি অঁ মই মানে ভাল মানে হেৰিটো ভাল পাইছোঁ আৰু তও কিনি ল কিনি চাব পাৰ সেইটো বেছি নলয় সেইটো থ্ৰী ছিক্সটি মান লয় মোৰ থ্ৰী ছিক্সটিয়ে লৈছিলে অঁ তই যদি ডাঙৰটো আন তেতিয়া দামো ল'ব পাৰে মই ইমান নেজানো মই থ্ৰী ছিক্সটি দি সেইটোৱে আনিছিলো লেকমি ছানস্ক্ৰীন অঁ মৰাণৰ মাৰ্কেটতে পায় সেইটো অঁ তই ইউজ কৰি চাব পাৰ ঠিক আছে হ'ব অঁ